অঁ দাদা এইটো ৰাস্তাত কিমান সময় লাগিব বাৰু গৈ পাওঁতে মোৰ মানে অকণমান সোনকালে পাবগৈ লাগিছিলে ঘৰ কিমান সময় লাগিব পঞ্চল্লিছ মিনিট নহয় এইটো ৰাস্তাত মই প্ৰথম আহিছোঁ মানে এইবাৰ সেইকাৰণে সুধিছোঁ সোনকালে পোৱা হ'লে ভাল আছিলে ঘৰত হয় নেকি অঁ নাই ইটো ৰাস্তা বেয়া যে সেইকাৰণে এইটো ৰাস্তাত আহিবলগীয়া হ'ল বাৰু আপুনি অকণমান লৰালৰি কৰকচোন বাৰু মই সোনকালে পাবগৈ লাগে ঘৰ